হেল্ল' অঁ কেনেকুৱা খবৰ খাতি অঁ ঘৰতে আছোঁ ক'ত নো যাম অঁ ভালেই ভালেই আৰু ভালনো কি আৰু এইবোৰ সুবিধা অসুবিধা এখন ধেৰ কথা আহে নহয় আছোঁ আৰু ঘৰতে সেয়াই আৰু চলিবলৈ হেৰি হৈছে অসুবিধা হৈছে বাৰু

অঁ কেনেকুৱা

কেনেকুৱা কথা বা

দুইজনীয়ে হেৰি কৰি বেয়া নহয় সেইটো ভালেই বাৰু আজিকালি সেইটো হেৰি হয় বাৰু মানুহৰ এইটো বিজনেছ ভালেই কৰিব পৰা যায় তেতিয়া আকৌ হেৰিটো লাগিব নহয় কেপিটেলটো লাগিব নহয় মানুহৰ সেইটো কৰিবলৈ

অঁ হয় নেকি ভালেই হ'ব আকৌ দুইভাগেই তেনেকে কৰিব পাৰিলে অঁতো

এই পুহিলে আকৌ ভালও ভাল প্ৰজাতি মানে আনিব লাগিব চাই চিতি সেইবোৰ এতিয়া গৰমৰ দিনত আকৌ ভালকৈ চাই চিটি আনিব লাগিব পোৱালিটো ভাল জাতৰ অঁ সেইটোৱে আৰু মোৰ তেনেকৈ ইমান নাই আছে অলপ বাৰু দহ হেজাৰমান দহ হেজাৰমান ওলাব অঁ তোমাৰ হাতত কিমান ওলাব

অঁ হ'ব ফাৰ্মখন খোলা মানে বহুতকেইটা টকা লাগিবতো অঁ

লোন এটা এপ্লাই কৰিব দিব পৰা যায় এতিয়া আকৌ আমাৰ এই গোটবিলাকো আছে নহয় গোটৰ পৰাও ল'ব পৰা যায় আজিকালি হয় নেকি অঁ

অঁ কাগজ পত্ৰ আপুনি হেৰি কৰিব অঁ অঁ

সেইটো অঁ এই সুবিধা চৰকাৰে বহুতখিনি দিছে নহয় আমি এতিয়া ল'ব জনা নাই এই বেংকৰ পৰা লোনটো ল'লে মানে মানে হেৰি হয় এই ইণ্টাৰেষ্টটো বেছি ভৰিবলগীয়া হয় সেইকাৰণে সেই গোটৰ হেৰিৰ পৰা লোৱাই ভাল অফিচৰ পৰা পৰা

সেইটোকে ভবাই ভাল হ'ব

অঁ হ'ব সেইটোৱে ঠিক হ'ব

এতিয়া আকৌ ঘৰটোও বনাব লাগিব নহয় ভালকে তলটো পকা কৰিব লাগিব মিষ্ট্তি লাগিব তাৰপৰা আকৌ সেয়া ঘৰটো বনাবলেও আকৌ হাজিৰা চাজিৰা দিব লাগিব অঁ সেইটো কাৰণেতো সেয়া কৰিব লাগিব তেতিয়াহে ভালদৰে বনাই ল'ব লাগিব আউ পইচাখিনি মেনেজ কৰি

অঁ ভালেই হ'ব এতিয়া পোৱালিবিলাকৰ এতিয়া দামটো নাজানো বাৰু কেনেকে চলি আছে কি হৈছে

হয় নেকি অঁ দহটাত বহুতকেইটা লাগিব অঁ তাতে যাবই অঁ ঘৰটো অঁ অঁ সিহঁতৰ আৰু খোৱা বোৱা খোৱা দানাটোও লাগিব নহয় সেইটো কাৰণেও লাগিব

অঁ এই মানুহবিলাকে যেনেকে পুহি যে তেওঁলোকক অকণ কথাটো সুধিলে হেৰি কৰি চাব লাগিব কেনেকে কৰিলে কি হ'ব

হয় নেকি মই জানো চোৱাগে নাই বাৰু অঁ অঁ অঁ

হয় হয় সেইটোৱে কৰিব

অঁ প্ৰথমে দহটা অনাই ভাল হ'ব

অঁ এতিয়া কেইমাহ লাগে জানো সিহঁতেৰ ডাঙৰ হওতে এবছৰটো ভালকে পুহিব লাগিব অঁ অঁ

তাকে সেইটোৱ আকৌ এতিয়া মাইকী গাহৰি আনিলে আকৌ পোৱালি ছোৱালী কৰিব পাৰিলে সিহঁতৰ সেইটো উৎপাৰাদন কৰি অঁ তেতিয়া আউ ভাল হয় অঁ ভাল জাতি আনিব লাগিব

ভালেই হ'ব এইটো সেইটোৱে ভাল হ'ব সেয়া এতিয়া চেল্ফৰ পৰা এতিয়া লোনটো লোৱাটোহে কথা আৰু পুখুৰী পাওঁতে ভাল হয় পুখুৰীৰ ওপৰতো বনালে আউ ভাল হয় সিহঁতে পুখুৰীত হেৰি হৈ যাব পায়খানা কৰিলে মানে সেয়া মাছৰ কাণেও হেৰি হ'ব অঁ সেয়া অঁ অঁ ভাল হ'ব ভাল হ'ব সেইটো সেইটোৱে বাৰু হেৰি জেগাডখৰ চাই ল'ব লাগিব আৰু অকণমান ওখ হ'লেও ভালেই বাৰু বাৰিষা হ'লে দিগদাৰ হয় নহয় যাবলৈ কৰিবলৈ সিহঁতক খানাটো দিবলৈ তলটো পকা কৰিব লাগিব সিহঁতি থকা

অঁ সেইটো কৰি লাগিব অঁ হয় বাউ সেইটো নহয় নহয় আমি মানে আৰু এইটো কৰিলে আমাৰ অকণমান লাভ হ'বও লাগিব কষ্টও কৰিব লাগিব তেতিয়াহে মূল হেৰিটো ওলাব পালন কৰিলে অঁ এই আমাৰ টকাটো খালী এতিয়া মেনেজ কৰিব লাগিব আৰু

অঁ অঁ

অঁ

অঁ হয় বাৰু সেইটো ভালেই হ'ব আৰু কিনো বেয়া হ'ব সেইটো কাৰণে আমাৰ লাভ হ'ব নহয় কৰিব জানিলে কৰি অঁ

অঁ অঁ সেইটোৱে অঁ এবছৰতে আমি বেচিব পৰাটো হ'ব পাৰিলে বেছি ভাল কিছুমানে ছমাহতে বেছেই নহয়

সেই আমি ভেটেনেৰীৰ লগতো যোগাযোগ কৰি সিহঁতৰ এতিয়া অসুখ চসুখ হ'লেও সেইবিলাকো অঁ সেইটো কাৰণেও হেৰি কৰিব লাগিব ন ডক্টৰৰ লগত যোগাযোগ কৰিব লাগিব কি হেৰি কৰিব লাগিব কেনেকুৱা ভেকচিন দিব লাগিব ভেকচিনটো দিব লাগিব ভিটামিন ভিটামিনো খোৱাব লাগিব চাগে মই আচলতে সেইবিলাক আগতে হেৰি কৰা নাই বাৰু এতিয়া অঁ অঁ অঁ এতিয়া সেয়া বজাৰৰ মূল্য বহুত নহয় এক কেজি মাংস এতিয়া পাঁচশ মান হ'ব নেকি অঁ সেয়াই আমি যদি কাটো কাটি বেচা হয় আমাৰ যদি বজাৰতে কাটি বেচিলেও আমি সেইটো অঁ অঁ বা গোটাকে বেচিলেও আমাৰ সেইটো এটা সেইটো সেইটো মূল্য পাম লগে লগে এই আজিকালিতো এক লাখকে বেছিয়ে আহিব এটাতে সত্তৰহেজাৰ আশী হেজাৰ হ'ব অঁ অঁ

পায় পায়

অঁ

মিলন গগৈক বেছিছিলে অঁ পৰা যায় কিয় যায় এই ছাগলী টাগলী পুহিলে দিগদাৰ কুকুৰে খাই হেৰিয়ে খাই গাহৰিটো ঘৰতে থাকিব সেই অঁ ছাগলীও পুহিম পুহিয়ে আছো বাৰু তথাপি এতিয়া গাহৰিটো আমি নতুনকে লম বুলি ভাবিছোঁ এতিয়া ভালেই হ'ব আৰু এইটো লোনটো এপ্লাই কৰি

অঁ

অঁ আছে তেওঁলোকে আমাক সহায় কৰিবই তেওঁলোকে কৈয়ে আছে আপোনালোকে যি কৰে কৰক সেইবােৰ কৰিলে আমি সহায় কৰিম নহয় যোগাযোগ কৰিলেই হৈ গ'ল গাঁৱে গাঁৱে আজিকালি আহেই

কি হ'বা অঁ অঁ

এতিয়া আকৌ বহাবলৈ জেগাও লাগে নহয় পাছত ওচৰত আছে ডাঙৰ মিল অঁ মানুহ লাগিব আৰু এইটোৱে ভাল হ'ব

এইটোৱে কৰোঁ আমাৰ এই খাদ্যবিলাকে ঘৰতে কিছুমান পোৱা যায় নহয় শাক পাচলি পেলনীয়া শাক পাচলি থাকে আকৌ আমাৰ বাৰীত কচু চচু সেইবিলাকো থাকে খোৱাব পৰা যাব কচুটো খুৱালে অকণমান শকতো হয় বুলি কোৱা শুনো সোনকালে বাঢ়ি যায়

অঁ ভিটামিনও খোৱাব লাগিব ভেকচিন মাৰিব লাগিব সেইটোৱে অঁ আৰম্ভ কৰিব লাগিব আৰম্ভ কৰিব লাগিব সোনকালে তেতিয়াহে আকৌ এতিয়া এই গৰম দিনটো আহি আছেতো কমকে ল'ব লাগিব আমি এতিয়া অঁ প্ৰথমে কেইটামান লৈ চাব লাগিব আৰু

হ'ব সেইটোকে কৰাই ভাল হ'ব প্ৰথম লোনটো এপ্লাই কৰি অঁ সেইকেইটা উলিয়াই আনি আৰু আমি সেইটোকে লাগিম আৰু

হ'ব তেনেহ'লে সেইটোৱে আৰু